স্কুলত মোৰ প্ৰিয় চাবজেক্ট বুলি ক'লে আচলতে কোনো এটা নিৰ্দিষ্ট চাবজেকৰ কথা ক'ব নোৱাৰি মোৰ প্ৰিয় চাবজেক আচলতে সকলোৱে হয় আচলতে এটা কথাত ক'ব গ'লে আমাৰ যিটো চাবজেক্ট আমি সহজে বুজি পাওঁ সহজে আমি শিক্ষকে বুজালে আমাৰ বহুত বুজি পাওঁ সাধুকথাৰ দৰে বুজি পাওঁ সেই বস্তুটোৱে আমাৰ প্ৰিয় হৈ পৰে আৰু যেতিয়ালৈকে আমি কিবা এটা বস্তু বুজি নাপাওঁ ন সেই বস্তুটো আমাৰ বাবে এটা আমনিদায়ক হৈ পৰে কাৰণ বুজিয়ে নাপাওঁ যিটো বস্তু গতিকে সেই বস্তুটো আমাৰ কিয় ভাল লাগিব কেতিয়াও ভাল নালাগিব ন গতিকে যিটো বস্তু ভালপাওঁ আমাৰ সেইটোৱে আমাৰ প্ৰিয় হৈ পৰে এতিয়া ইস্কুলত তেনেকুৱা আমাৰ কেতিয়াবা কেতিয়াবা আমি অংকত কিবা এটা অংক বুজি পাওঁ মানে ট্ৰিকোণিমুত্ত সূত ট্ৰিকোণিমিতি সূত্ৰ বুজি পাওঁ সেই সূত্ৰত তেতিয়া কি হয় আমা অংকৰ ভিতৰত সেই আমাৰ ত্ৰিভুজৰ সূত্ৰবিলাক ভাল লগা হৈ পৰে ঠিক তেনেকৈ আমি সমাজ বিজ্ঞানৰ ক্ষেত্ৰৰ কথা কৈছোঁ সমাজ বিজ্ঞানৰ আগৰ দিনৰ যিবিলাক কথা আছিলে ইতিহাসৰ কথা বাবৰ আকবৰ এইবিলাক যিবিলাক কথা আছিলে আমাৰ আগৰ দিনৰ ইস্কুল ইস্কুল জীৱনত এই সমাজ বিজ্ঞানবিলাক খুব ভাল লাগে কাৰণ সমাজ বিজ্ঞানবিলাক এটা সাধু কথাৰ দৰে আছিলে সমাজৰ কথা আছিলে ইতিহাসৰ কথা আছিলে ৰজা মহাৰজাৰ দিনৰ কথা আছিলে গতিকে বহুত এটা মানে বহুত আকৰ্ষণীয় এটা মানে হেৰি হৈ পৰে বিষয় হৈ পৰে গতিকে বহুত ভাল লাগে তাৰ বাহিৰেও আমাৰ অসমীয়া চাবজেক্টটো বহুত ভাল লাগে অসমীয়া বিষয়টো কাৰণ অসমীয়া বিষয়টোত আমাৰ কিছুমান কবিতা থাকে তাত কিছুমান অ' ফুল অ' ফুল নুফুল কিয় এনেকুৱা নিচিনা কবিতাবিলাক আমাৰ বহুত আকৰ্ষণ কৰি তোলে আমাৰ বহুত এটা হাঁহি উৎকণ্ঠা কিছুমান কবিতা থাকে ৰঘুনাথ চৌধুৰীৰ কবিতা থাকক ধৰি লওক আমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা হওক বা যতীন্দ্ৰনাথ দুৱৰাৰ বনফুল কবি বুলি যাক কোৱা হয় সেই তেওঁৰ কবিতা হওক এই সকলোবোৰ কবিতা যেতিয়া আমি পাওঁ কবিতাবিলাক পঢ়ি আমাৰ বহুত আকৰ্ষণ হৈ পৰে মনটো বহুত ভাল লাগে গতিকে অসমীয়া বিষয়টো যিহেতু আমাৰ মাতৃভাষা হয় গতিকে অসমীয়াটো ভাল লগাটো স্বাভাৱিক হৈ পৰে তাৰ বাহিৰেও আমাৰ হিন্দী সংস্কৃত সকলোৰে আছিলে আমাৰ সকলো বস্তুৱে ভাল লাগে কিন্তু আমাৰ ইংলিছটো সঁচা কথা ক'ব গ'লে ইংলিছটো আমাৰ ইমান ভাল লগা বিষয় নাছিল কাৰণ আমাৰ চৰকাৰী ইস্কুলবিলাকত এনেকুৱা আছিলে ধৰক আমাৰ ইংলিছ যিখন আমাৰ মেইন কিতাপ হয় সেই কিতাপখনত আমাৰ কবিতা আঠশাৰী মুখস্থ কৰিব দিব আমি কবিতা আঠশাৰী মুখস্থ কৰোঁ পৰীক্ষাত লিখোঁ এটা লেছন থাকিব এটা এটা পাঠ থাকিব সেই পাঠটোত নিৰ্দিষ্ট চাৰি পাঁচটামান প্ৰশ্ন থাকিব আৰু সেই প্ৰশ্নকেইটা যেতিয়া আমি উত্তৰ লিখোঁ সেইকেইটাই হয় কিন্তু আমাৰ ইংলিছত তেনেকৈ আমাৰ গুৰুত্ব দিয়া নাছিলে যিহেতু আমি অসমীয়া যিহেতু আমি অসমীয়া মানে মিডিয়ামৰ হয় আছামিছ মিডিয়ামৰ ছাত্ৰ হয় ন গতিকে তাত আমাৰ ইংলিছটো ইমান গুৰুত্ব দিয়া নাছিলে আৰু যাৰ ফলত আমাৰ আজি ইংলিছত আমি বহুতেই দুৰ্বল হয় গতিকে সেইটো আমাৰ গাতো দোষ নাই কাৰণ শিক্ষকে যেতিয়া আমাক ইংলিছটো গুৰুত্বই দিয়া নাছিলে আগতে গতিকে ত' আমি কি কৰিম সেইটো উপায় নাই গতিকে সঁচা কথা ক'বলৈ ইংলিছটো আমাৰ বহুতে মানে ভাল লগা প্ৰিয় চাবজেক্ট নাছিলে সেই সময়কণত কিন্তু তথাপিতো পাছ কৰা মাৰ্কটো আমি উঠাইছিলোঁ ইমানো বেয়া নাছিলোঁ ইংলিছত তাৰপিছত ক'ব গ'লে চবতকৈ ভাল লগা বিষয় আছিলে ছবি ছবিটো বহুত ভাল লাগে কাৰণ ছবি অঁকাতো মোৰ সৰুৰপৰাই এটা অভ্যাস হৈ পৰিছিলে মানে ছবি অঁকাতো বহুত এটা মই এটা নেক্সট লেভেলত এটা হ' মানে হবী হৈ পৰে ছবি যিকোনো ধৰণৰ ছবি আপুনি পৰ্টেইট ছবি হওক বা কিবা লেণ্ডস্কেপ হওক কিবা বেলেগ পৰিৱেশৰ ছবি হওক মানুহৰ মুখৰ ছবি হওক যিকোনো ধৰণৰ মই ছবি আঁকিব পাৰোঁ সৰুৰপৰাই এটা বহুত ভাল লগা প্ৰিয় বিষয় আছিলে যদিও এতিয়া সময়ৰ লগে লগে মই সেই বস্তুটো এতিয়া মই কমাইছোঁ কিন্তু তেনেকুৱাই আছিলে আমাৰ ভাল লগা চাবজেক্ট বুলি ক'লে